আমাৰ সাংস্কৃতিত মহিলাৰ ঋতুস্ৰাব আগতে বহুতো নীতি নিয়ম আছিলে এতিয়া বৰ্তমান বহুত কমি গ'ল আৰু মহিলাসকলে অলপ গাঁও অঞ্চলত এতিয়াও নীতি নিয়ম আছে তেওঁলোকে এতিয়াও তিনিদিন তেওঁলোকে পাকঘৰত নোসোমায় গোঁসাই ঘৰত নোসোমায় বাহিৰত নাযায় কিন্তু এতিয়া হ'লেও বহুতখিনি কমি গ'ল আৰু বৰ্তমান মহিলাসকল শিক্ষিত হৈ আহিছে তেওঁলোকে বুজি পোৱা হৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাও তেওঁলোকে নিজে জনা হৈছে আৰু আগতকৈ বহুত তেওঁলোক শিক্ষিত হৈছে আৰু তেওঁলোকে নিজৰ সুস্বাস্থ্য বিষয়ে তেওঁলোকে নিজে সজাগ হৈছে বহুতখিনি আগতকৈ তেওঁলোকে শিক্ষিত হৈছে